হয় হয় আছে আছে অ মই অওনাৰে কৈছোঁ কওক

দহ হেজাৰৰ ভিতৰত পাই যাব

মই ৰাতিপুৱা চাৰে নটাৰ পৰা গধূলি চাৰে আঠটালৈকে থাকোঁ ঠিক ঠি ঠিক আছে ঠিক আছে অ আপোনাৰ নামটো ঠিক আছে ঠিক আছে আহিব আহিব মই ভাল চাই মিলাই দিম এই একো নাই একো নাই মই ভাল বস্তুৱে দিম আপোনাক একো নাই ম মই আপোনাক মই আপোনাক চাই মেলি দিম বাৰু অহ ঠিক আছে ঠিক আছে আহিব আহিব অহ আহিব অ অহ